মই ৱৰ্কশ্বপ বা কুকিঙত কোনো ক্লাছ কৰা নাই আৰু কোনো শিক্ষাও লোৱা নাই মই শিকিবলৈকো কোনো ইচ্ছা নাই আৰু নি মোৰ ঘৰতেই যিখিনি শিক্ষা লৈ পেলাই মই ৰন্ধা বঢ়া কৰিলোঁ সেইখিনিয়ে যথেষ্ট বুলি মই ভাবিছোঁ আৰু মোৰ শিক্ষা ল'বলৈ বেলেগত মোৰ ইচ্ছা নাই আমি